আমাৰ অঞ্চলৰ ক্ৰীড়াখণ্ডই মানসিক স্বাস্থ্যৰ আৰু সামগ্ৰিক সুস্থতাৰ বাবে বহুতো কাৰ্যসূচী অনুষ্ঠিত কৰে আমাৰ অঞ্চলত সচৰাচৰ ক্ৰিকেট তথা ফুটবল প্ৰতিযোগিতা হৈয়ে থাকে তাৰোপৰি কেৰম প্ৰতিযোগিতা আৰু ধৰক কাবাডী প্ৰতিযোগিতা এইবোৰ হৈয়ে থাকে তাৰোপৰি এই খেলসমূহে মানুহৰ মানসিক শান্তি প্ৰদান কৰে আমাৰ অঞ্চলত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয় তাৰ ওপৰি এই ক্ৰীড়াখণ্ডই আমাৰ সকলো ধৰণৰ অনুষ্ঠানসমূহ পাতে নৃত্য গীত সংগীত এই সকলো আমাৰ ক্ৰীড়াখণ্ডই ধুনীয়াকৈ পালন কৰে আমাৰ অঞ্চলত ক্ৰীড়াখণ্ডই শৰীৰ চৰ্চাৰ বাবে প্ৰতিযোগিতাও পাতিছে